মোৰ প্ৰিয় বাইকখন হ'ল ৰয়েল এনফিল্ড কাৰণ ইয়াক যিহেতু বাইকৰ ৰজা বুলি কোৱা হয় সেইবাবে মোৰ এইখন বাইক প্ৰিয় মোৰ বৰ্তমান কোনোধৰণৰ বাইক নাই আৰু মোৰ সপোনৰ বাইকখন হৈছে বুলেট অৰ্থাৎ ৰয়েল এনফিল্ড মই ভাবোঁ ৰয়েল এনফিল্ডখনে বাইকিং ট্ৰিপৰ বাবে আৰামদায়ক